মই ভাবোঁ যে এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা সমান সমান এনেকুৱা নহয় যে পুৰুষেই বাহিৰা কাম কৰিব লাগিব মহিলাই ঘৰৰ ভিতৰৰ কাম কৰিব লাগিব মহিলায়ো বাহিৰৰ কাম কৰিব পাৰে আৰু পুৰুষেও ঘৰৰ ভিতৰৰ কাম কৰিব লাগে আৰু ল'ৰা ছোৱালী ডাঙৰ দীঘল হোৱাৰ ক্ষেত্ৰত আৰু পুৰুষ আৰু মহিলাই সমানে ভাগ ল'ব লাগে এনেকুৱা নহয় যে মহিলাই ল'ৰা ছোৱালীক জন্ম দিলেই মানেই যে মহিলাই সকলো পালন কৰিব লাগিব সকলো লালন পালনৰ সকলো ভূমিকা পালন কৰিব লাগিব এনেকুৱা নহয় আমাৰ বৰ্তমান সমাজত এই ভূমিকাবোৰ বিশেষভাৱে বিকশিত হৈছে যে আগতে এনেকুৱা আছিল যে মহিলাই কেতিয়াও বাহিৰত কাম কৰিব নোৱাৰে আৰু পুৰুষে কেতিয়াও ভিতৰত কাম কৰিব নোৱাৰে কিন্তু আজিৰ সমাজত এয়া পৰিৱৰ্তন হৈ আহিছে আমাৰ মহিলাও ভাল চাকৰি কৰি বাহিৰত কাম কৰিব পাৰে আৰু কিছুমান পুৰুষেও ঘৰত থকাৰ দৰে কাম যেনে ছেফ এইবোৰৰ কাম কৰি আছে গতিকে মই ভাবোঁ যে এয়াই আমাৰ পৰিৱৰ্তন